মই মোৰ বাইকখনৰ সদায় যত্নত ৰাখিবলৈ চেষ্টা কৰোঁ সময়মতে চাৰ্ভিছিং কৰোঁ সদায় বাইকখন পৰিষ্কাৰকৈ ৰাখোঁ মই ভাবোঁ কেতিয়াবা বাইক চলোৱাটো ভাগৰুৱা হ'ব পাৰে কাৰণ যেতিয়া আমি দীঘলীয়া যাত্ৰা আৰম্ভ কৰোঁ তেতিয়া বাইক চলোৱাটো ভাগৰুৱা অনুভৱ হয় আৰু দীঘলীয়া পথত আমি সদায় নিজকে সুস্থতা ৰাখিব লাগে নিজকে নিজৰ যত্ন আৰু নিজৰ সুস্থতাৰ সৈতে যাত্ৰা আৰম্ভ কৰিব লাগে ৰাস্তাত কেতিয়াবা মাজে মাজে মাজে সময়ে নিজে যেতিয়া অনুভৱ হয় যে এতিয়া নিজৰ দুৰ্বলতা অনুভৱ হৈ আছে তেতিয়া ক'ৰবাত ৰখি নিজে অলপ হাত মুখ ধুই অলপ ৰেষ্ট লৈ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিব লাগে